মই প্ৰথম প্ৰথম ফ্লিপকাৰ্টত কাম কৰিছিলোঁ তেতিয়া এটা ঘটনা হৈছিলে মই পাৰ্চেলটো দিলোঁ দিয়াৰ পিছত তেওঁ ফালি মেলি চালে চোৱাৰ পিছত পাৰ্চেলটো অলপ ডেমেজ অহাৰ কাৰণে তেওঁ পইচাটো দিব বিচৰা নাছিলে তাৰপিছত মই ক'লোঁ যে পইচাটো দিবই লাগিব তেওঁ তেতিয়া ক'লে যে পইচা নিদিওঁ তাৰপিছত তেনেকৈ কৰি গাঁৱৰ মানুহ চানুহ গোটাই হুলস্থূল কৰিলে তাৰপিছত মই বুজাই মেলি ক'লোঁ কোৱাৰ পিছত তেওঁৰ ককায়েকে পইচাটো দি দিলে এতিয়া বৰ্তমান মই আমাৰ নিজৰ দোকান আছে সেই দোকানত ভিতৰত কাজিয়া নহয়েই কিন্তু দোকানৰ চাৰিআলিটো অলপ ডাঙৰ যে এই তাত এখন কাজিয়া হৈছিলে হওঁতে আমি গৈ মেলি এৰুৱাই মেলি অঁ ক'লোঁ ভালকৈ বুজাই মেলি দিলোঁ তাৰপিছত তেওঁ বুজি পালে বুজি পোৱাৰ পিছত গুচি গ'লগৈ